এ পি ডি চি এলৰ কাষ্টমাৰ কেয়াৰ হয়নে মোৰ কন্যুমাৰ নাম্বাৰ হৈছে ডাবুল এইট ডাবুল টু নাইনটি ছিক্স ছেভেন ফ'ৰ নাইন মোৰ এটা কমপ্লেইন আছিলে বিল সম্বন্ধীয় এটা কমপ্লেইন যোৱা যোৱা মাহৰ এক তাৰিখে এখন মোলৈ বিল আহিছে পাঁচশ টকাৰ যিহেতু যোৱা মাহৰপৰা আজি তিনিমাহ ধৰি আমি ঘৰত নাছিলোঁ আমাৰ ঘৰৰ কিছু কাম চলি থকাৰ বাবে আমি যোৱা তিনিমাহ ধৰি ভাড়া ঘৰত আছো এই তিনি মাহত আমাৰ ঘৰত কোনো ইলেক্ট্ৰিচিটিৰ খৰচ হোৱা নাই কোনো ধৰণৰ ইলেক্ট্ৰিচিটি ব্যৱহাৰ হোৱা নাই কিন্তু তাৰ পাছতো আমালৈ এখন বিল আহিছে পাঁচশ টকাৰ এখন বিল আহিছে যিহেতু কোনো ধৰণৰ ইলেক্ট্ৰিচিটি খৰচ হোৱা নাই কাৰেণ্ট ইয়াত নাই গতিকে তাৰপিছতো এখন বিল কেনেকৈ আহিছে সেই সম্বন্ধে অলপ কথা পাতিবলৈকে ফোন কৰিছোঁ আপোনালোকে যাতে ভালদৰে বিষয়টো চালি জাৰি চায় কি হৈছে কি নহৈছে ভালদৰে চায় এখন ৰিটাৰ্ণ বিল যাতে শুদ্ধকৈ আমালৈ প্ৰদান কৰে